মই সাধাৰণতে ৰান্ধি খুবেই ভাল পাওঁ মই ৰন্ধাৰ ৰেচিপিসমূহ আনক শিকাইয়ো ভাল পাওঁ সাধাৰণতে মই তেওঁলোকক দুই ধৰণে শিকাব বিচাৰোঁ যদি তেওঁলোকে একেবাৰে নাজানে তেতিয়াহ'লে তেওঁলোকক মই মোৰ ওচৰলৈ মাতি আনি মই ৰান্ধি থকাৰ সময়ত মোৰ লগত লৈ তেওঁলোকক দিহা পৰামৰ্শ দি শিকাব শিকাব বিচাৰোঁ আৰু যদি তেওঁলোকে অলপ অলপ জানে তেতিয়াহ'লে তেওঁলোকক ফোনৰ যোগেৰে শিকাব বিচাৰোঁ আৰু মই মোৰ ঘৰতে এখন মিনি ৰেষ্টুৰেণ্ট খুলিছোঁ তাতে যদি গাঁৱৰ ওচৰে পাঁজৰে মানুহসকলক কিবা দৰকাৰ হয় তেওঁলোকক মই ঘৰতে দি থৈ আহোঁগে নহ'লে তেওঁলোকে কোনোবা কোনোবা আহি নিজেই মোৰ ওচৰৰ পৰা লৈ যায়হি তাৰপাছত জমেট'ৰ ডেলিভাৰী বয়সকলো আহি মোৰ পৰা বস্তুসমূহ লয়হি তাৰ পাছত তেওঁলোকে তেনেদৰেও তেনেদৰেও বস্তুসমূহ বিক্ৰী কৰি কৰা হয় আৰু মই বনোৱা খাদ্যসমূহ তেওঁলোকে খায়ো খুবেই ভাল পায়